অঁ বাইদেউ এইটো ধেমাজিৰ চুমি বাইদেউ ওচৰত লাগিছেনে অঁ মোৰ এই কালিৰপৰা বৰ সমস্যা এটা হৈছে মোৰ জ্বৰ কাহ পানীলগা তাৰপিছত আকৌ পেট বিষ গা বিষ হৈছে তাৰপৰা এতিয়া আপুনি কিবা এটা মোক উপায় তাৰপৰা মোক দিব পাৰিব নেকি ঔষধ পাতি মই এতিয়া বাইদেউ যাবপৰা কণ্ডিচনত নাই যে আমাৰ ওচৰত ফাৰ্মাচী আছে মাছখোৱাত আছে

হয় তাৰপৰা পেট বিষ আৰু গা বিষৰ কাৰণে কিবা এটা দিব পাৰিব নি কৈ দিয়ক মই তেতিয়া ফাৰ্মেচীপৰা আনি ল'ম জিঅ'দ'ল গেছৰ টেবলেট অঁ খালী পেটত খাব লাগিব তাৰপাছত বাইদেউ আপুনি ধেমাজি কেই নম্বৰ ৰুমত থাকে পাঁচ নম্বৰ ৰুমত কিমান টাইমত গ'লে আপোনাক লগ পাম চাৰে দহ অঁ অঁ হ'ব দিয়ক হ'ব